কুকুৰা কণী ফুটাৰ পৰা পূৰ্ণবয়স্ক হোৱালৈকে আমি বহুত যত্ন ল'ব লাগে কুকুৰা কণী যেতিয়া ফুটিব তেতিয়া পোৱালিখিনি ভালকৈ উলিয়াই তাত গৰম পোৱা জেগাত থ'ব লাগিব মাকক এৰুৱাই দিব লাগিব পোৱালিখিনি হোৱাৰ পাছত সাতদিন পোৱালিখিনি জন্ম সাত দিনৰ পিছত সিহঁতক চকুত ৰাণীষেধক বুলি দৰৱ এ দিব লাগিব চকুত এটোপালকৈ প্ৰতিটো পোৱালিৰ এটোপালকৈ চকুত লগাই দিব লাগিব পোৱালিখিনি সাতদিন হৈ যোৱাৰ পিছত ৰাণী তাৰপৰা এক এ এটা মাহৰ ভিতৰত সকলোখিনি পোৱালিক আকৌ বে ভেকচিন দিয়াৰ ব্যৱস্থাটো কৰিব লাগিব পোৱালিখিনি গৰম ব্যৱস্থাটো কৰি দিব লাগিব লাইটৰ ব্যৱস্থা কৰি পোৱালিখিনি যাতে উম পায় সেইটো ব্যৱস্থা কৰি দিব লাগিব পোৱালিখিনি এমাহৰ পাছত পোৱালিখিনি ডাঙৰ হোৱালৈকে আৰু দুমাহৰ পিছত ভেকচিন প্ৰতি মাহতে প্ৰতিটো ভেকচিন দিয়া ব্যৱস্থা কৰিব লাগিব ভেকচিন দিয়াৰ হোৱাৰ পিছত আকৌ দানাখিনি সময়ত দিব লাগিব প্ৰথম পোৱালিখিনি এম এদিনৰ পৰা পোৱালিখিনি ওলোৱাৰ পিছত পোৱালিখিনি ওলোৱাৰ পিছত দানাটো মিহি দানাটো সৰু পোৱালিখিনি মিহি দানা খোৱাব লাগিব পোন্ধৰ দিনৰ পিছত পোৱালিখিনি মিডিয়াম যিটো মধ্যমীয়া যিটো দানা সেইটো দিব লাগিব মধ্যমীয়া দানাটো যে যাহা পোৱালিখিনি আকৌ একমাহৰ পিছত ডাঙৰ যিটো ডাঙৰ দানা বুলি কয় সেইটো দানাটো খোৱাব লাগিব পোৱা পোৱালিখিনি যেতিয়া আকৌ দুমাহ হ'ব দুমাহত আকৌ এটা ভেকচিন দিব বিব দিয়া ব্যৱস্থা কৰিব লাগিব তাত তাত ভিটামিন পানীৰ লগত ভিটামিন মিহলাই খোৱাব লাগিব পোৱালিখিনি ডাঙৰ হোৱালৈকে পোৱালিখিনি যেতিয়া আকৌ দুমাহ আৰু দুমাহ আৰু বিছদিন হয় তেতিয়া তাত তাত আকৌ দ্বিতীয়টো ভিটামিন খোৱাব লাগিব ভিটামিন খোৱাৰ পিছত পোৱালিখিনি যেতিয়াই আকৌ তিনিমাহৰ ভিতৰত সম্পূৰ্ণ হয় তেতিয়া দানাটো তাৰ পৰিমাণটো বঢ়াই দিব লাগিব পাৰি পৰিমাণটো বঢ়োৱাৰ পিছত যেতিয়া পোৱালিখিনি ডাঙৰ হ'ব তেতিয়া পোৱালিখিনি তেতিয়া পোৱালিখিনি আকৌ ইমান দিয়া ব্যৱস্থা দানা দিয়া ব্যৱস্থা কৰিব লাগিব যেতিয়া কণী পৰাৰ সময়ত যেতিয়া পোৱালি কুকুৰাখিনিক কিছুমান আধা কুকুৰা মাইকী কুকুৰা চাই পোৱালিখিনি দানা পা ব্যৱস্থা অঁ কণী পৰা ব্যৱস্থাটো কৰিব লাগিব পোৱালিখিনি কণী পৰা আৰু যিখিনি কুকুৰা বিক্ৰীৰ বাবে থোৱা হয় সেইখিনি বেপাৰী আনি বেপাৰীক দিয়া ব্যৱস্থা কৰিব লাগিব কণীলৈ যি যে কেই কেইজনী কুকুৰা কণী পাৰিবলৈ থোৱা হয় সেইকেইজনী দানাটো পূৰা দিব লাগিব দানাটো যেতিয়া দানাটো খায় তেতিয়াহে সিহঁতৰ কণী পৰা সুবিধাটো হয় কণীখিনি পৰা পিছত পোৱালিখিনি কণী যেতিয়া পাৰিব তাৰপৰা আকৌ সেই কণীয়ে আমি আকৌ পোৱালি দিয়া পোৱালি জগাবলৈ সেইটো ব্যৱস্থা কৰিব লাগিব পোৱালি দিয়াৰ পিছত আকৌ সেইখিনি একেই একেটা একেটা নিয়মতে পোৱালিখিনি আকৌ ডাঙৰ কৰিব লাগিব পোৱালিখিনি আকৌ একেটা সেই নিয়মত ডাঙৰ কৰি গৰম দি ভাল হ'ব ইয়াকে এইটোকেই কুকুৰা পৰা জীৱন চক্ৰটো এইটো এইটো নিয়মতে হাঁহ কুকুৰা জীৱন চক্ৰটো মানে কৰিব হয়